হেল্লো হেল্লো অ' মা

অঁ বৰমা মই জোৎস্নাই কৈছিলোঁ আপোনাৰ ভতিজী কেনেকুৱা আপোনাৰ খা খবৰ অঁ কেনেকুৱা গা মূৰ ভালে আছে অঁ পাই এতিয়া অঁ তাকে মানে এই মানে খেতি বাতিৰ ওপৰতে মানে অলপ এনেকুৱা আধুনিকৰণ কৰি পেলাই খেতি বাতি ওপৰত অকণমান ৰিছাৰ্চ এটা কৰি আছোঁ তাৰ কাৰণে মই মানে আগৰ খেতি বাতিৰ বিষয়ে অকণমান আপোনাৰ পৰা মানে কথা বতৰা পাতোঁ বুলি আপোনালৈ ফোনটো লগাইছিলোঁ অকণমান আগৰ দিনত কেনেকৈ খেতি বাতি কৰিছিলে অকণমান সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ অকণমান ক'ব নেকি বাৰু বৰমা হয় হয় কওকচোন অকণমান

হয় অঁ হয় হয় হয় হয়

হয় এতিয়াতো আৰু মেচিন ওলাল ধান কাটিবলৈ ওলাল ধান মাৰিবলৈ ওলালে এতিয়াতো আৰু আগৰ নিচিনাকৈ মানুহে নিজে কৰিবই নেলাগে মেচিনৰ যোগেই হয় হয় মই তাকে মানে এই বিষয়টোত হয় হয় দিয়ক আপোনাৰ বাকী গা মূৰ ভাল হওক তাৰে কামনা কৰিছোঁ হ'ব দিয়ক বৰমা এতিয়া ৰাখিছোঁ মই অকণমান ব্যস্তও আছিলোঁ হয় হয়